অঁ এইয়া আপুনি হেৰি ফাংচন চাব গৈছিল নেকি অঁ জুবিনৰ গান চাইছে নে অঁ কি কি গান দিছিল জুবিনৰ

অঁ ক'ত গৈছিল বা ফাংচন চাব অঁ আৰু হয় নেকি অঁ বৰপেটাতো অহাৰ কথা আছিল অঁ বৰপেটাতো জুবিনে আহিব যাম অঁ এইটো আৰু ক'তবা সেই জুবিনৰে গান শুনিব লাগিব অঁ এইটো আৰু অঁ অঁ দে এই এইটো গানে শুনিব লাগিব জুবিনৰ ভাল অঁ অঁ দে অঁ